অঁ কোৱাচোন বাৰু কেলৈ ফোন কৰিলোঁ অঁ কিমান দিনত মাতিছে বাৰু অঁ অঁ অঁ কিবা সভা আছে নেকি অঁ অঁ হ'ব তেতিয়াহ'লে

অঁ অঁ তেওঁলোকো যাব নেকি তেতিয়াহ'লে অঁ অঁ অঁ অঁ গোটেইবিলাকে যাব শেৱালিহঁতক জনালে নেকি অঁ সকলোকে জনালে একেবাৰে লাষ্টত মইয়ে পাইছোঁ আৰু ন হ'ব অঁ অঁ হ'ব তেতিয়াহ'লে সকলোৱে যায় যদি যাম আকৌ ভাল লাগিব ন আগতে তাতে পঢ়ি অহা অঁ তাকে এতিয়া আকৌ অঁ অঁ অঁ অঁ হ'ব ভালেই লাগিব তেতিয়া অঁ অঁ হয় হয় তেওঁলোকৰ কাৰণেও কিবা এটা নিব লাগিব তেতিয়াহ'লে ভাল ভাল কিতাপকে কেইখনমান লৈ যাব লাগে সকলোৱে লগ লাগি অঁ সকলোৱে লগ লাগে বোলো তেতিয়াহ'লে ভাল ভাল কিতাপকে কেইখনমান লৈ যাব লাগে

অঁ অঁ হ'ব মই কৰিম বাৰু তুমি খালী বাকীবোৰক ক'বা বাৰু মোৰ এই দুজনীমানৰ নাম্বাৰ আছে তাকে অঁ অঁ মোৰ আকৌ সকলোৱে নাম্বাৰ নাই কেইগৰাকীমানৰ আছে মোৰ বোলো সকলোৱে নাম্বাৰ নাই কেইগৰাকীমানৰ আছে বাও অঁ অঁ হ'ব হ'ব মই জনাম বা সিহঁতক আজি ৰাতিৰ ভিতৰতে মই জনাই দিম অঁ অঁ অঁ অঁ অঁ ভালেই লাগিব সকলোৱে গৈ ভালেই লাগিব লগতে যাম অঁ অঁ অঁ অঁ এতিয়া নতুনবোৰ অহা হেৰি লগ নাই পোৱা নহয় অঁ অঁ তাকে কলেজখন এৰি থৈ অহা দিন ধৰি সেই পিনে ৰাস্তাইদিহে যাওঁ ইভাগেই সোমোৱা হোৱাই নাই নহয় অঁ আজিকালি এতিয়া আকৌ নতুনকৈ আহিছে নি অধ্যাপকসকল অঁ অঁ হেৰি তাকে গোটেইখিনিয়ে কিবা এটা ব্যৱস্থা কৰিয়ে যোৱা নে নে এজনী এজনীকৈ এনেকৈ লাইন হেৰিয়াতে যোৱা নে মেজিক চেজক অঁ গোটেইখিনিয়ে একে অঁ হয় হয় গোটেইখিনি আমাৰ চাৰিআলিতে অঁ চাৰিআলিতে লগ হৈ পিনে আমাৰ এইফালৰখিনি তাৰপৰা বাকীসকলক তেনেকৈ তুলি মেলি লৈ গৈ থাকিম আৰু তেওঁলোকক অঁ তেওঁলোককো সেই তিনিআলি চাৰিআলিৰ ওচৰত কি আছে এনেকৈ ওলাই আহিবলৈ ক'ম তেনেকৈ গৈহে ভাল লাগিব পিকনিক খাবলৈ যোৱা নিচিনা লাগিব অঁ ভাল লাগিব অঁ বহুত দিন এতিয়া লগো পোৱা হোৱা নাই অঁ অঁ হয় হয় অঁ আগৰ দিনবোৰ আকৌ উভতি অহা নিছিনা লাগিব অঁ অঁ অঁ তাতে আমি হেৰি কৰিম যেতিয়া সকলো লগ হ'ব নহয় বোলে আৰু কোনো নাই আৰু বোলে বাকী লগ হ'বলৈ তেতিয়া আমি সেই তাতে টাউনতে ৰৈ পিনে তাতে সেই গোটেইখিনিয়ে আলোচনা বিলোচনা কৰি কোনে কি কেনেকৈ দিয়ে গোটেইকেইগৰাকীয়ে লগ লাগি পিনে এনেকৈ সেই কিতাপ কেইখনমান লৈ যাম আৰু দুখনমান বেছিকৈয়ে নিব লাগে কাৰণ অঁ তেওঁলোকক আকৌ এজনক দিলে এজনক নিদিলে বেয়া হ'ব নহয় এতিয়া আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যাম এতিয়া ধৰি লওক সকলোকে দিবলৈ পালে মনটোতে ভাল লাগিব আৰু যি হয় অঁ অঁ

অঁ অঁ অঁ মইয়ো জনাম বাৰু মোৰ এই কেইগৰাকীমানৰ আছে সিহঁতি শুনি আচৰিত খাব দেই আৰু বুলিব আমাকনো কলেজলৈ মাতলে আজি ইমান বছৰৰ মূৰত অঁ কেইবা বছৰ হ'ল নহয় কলেজখন এৰি থৈ অহা অঁ অঁ হ'ব তেতিয়াহ'লে মই জনাই দিম দেই তেওঁলোকক হয় হয় হয় ভাল লাগিলে মতাৰ কাৰণে অঁ অঁ হ'ব দিয়া তেতিয়াহ'লে অঁ তুমিও তুমিও জনাবা তোমাৰ কেইগৰাকী আছে মই বাও মেছেজ কৰি দিম বাৰু তোমাক মোৰ কাৰ কাৰ নম্বৰ আছে আৰু হেৰি মই জনাই দিম বাৰু কোন কেনেকৈ যাব আমি অঁ পিছত আকৌ পাতিম আৰু কোন কেনেকৈ যাব অঁ অঁ অঁ হ'ব দিয়া এতিয়া অঁ অঁ অঁ বাই